অ অ আজি পাৰিম অ অ অ ঠিক আছে

অ অ অ অ অ ঠিক আছে অ তাত এ পুৰণা বস্তুবিলাক পাম আৰু চাগৈ দেখিম চাগৈ অ পুৰণা মানুহবিলাকে কি ব্যৱহাৰ কৰিছিলে সেইবিলাকো থাকিব নেকি চাগৈ

অ ঠিকে বহুত দিন যোৱা নাই ওলাই আজি ভাল লাগিব তেতিয়াহ'লে

ঠিক আছে যে মই ওলাই ওলাইছোঁ বাৰু যাম আৰু এতিয়া অলপ ঠিক আছে